হেল্ল' মেম

অঁ হয় নেকি মেম ডেটটো দিব নেকি অঁ ঠিক আছে মেম আৰু এডমিশ্যন ফীজটো অঁ ঠিক আছে মেম অঁ জি পে চলিব নহয় ন অনলাইন ফীজটো আৰু মেম অকণ টাইম টেবুলটো ক'ব নেকি মানে ম মই অনলাইনে ল'ম মেম অঁ মই মেম মৰ্ণিঙতে প্ৰিফাৰ কৰিম অঁ হয় মেম অঁ ঠিক আছে মেম আৰু অহা মাহৰ দুই তিনি তাৰিখে হয় ন এডমিশ্যন অঁ ঠিক আছে মেম থেংক ইউ